কুকুৰাৰ কণী কুকুৰাৰ কণী কুকুৰাই কণী পাৰে কুকুৰাই কণী পাৰে আমি কুকুৰা কুকুৰাজনী উমনিত দিওঁ উমনি দিওঁ মানে উম কুকুৰাই উমনিলৈ খেৰ আনো খেৰ দি সজাত দিওঁ সজাত সজাতো খেৰ দিওঁ খেৰ দি কুকুৰা পোৱালিকেইটা দিওঁ পোৱালিকেইটা দি পিনে কুকুৰাজনী এমাহলৈ উমনি লয় উমনি লৈ পিনে কণী ফুটি পোৱালি ওলায় পোৱালি ওলালত পোৱালি ওলালে পোৱালিকেইটা ডাঙৰ হয় ডাঙৰ হয় সদায় আমি যত্ন কৰোঁ যত্ন কৰোঁ বান্ধো সদায় বান্ধো আকৌ খাবলৈ দিওঁ তাৰপৰা আকৌ পোৱালি কণীটো কুকুৰা আমি বিক্ৰী কৰোঁ বিক্ৰী কৰি কেতিয়াবা আলহী আহিলে খাওঁ আলহী আহিলে খাওঁ কুকুৰা বিক্ৰী কৰি পইছা পাওঁ পইছা পইছা পাওঁ তাৰপৰা আকৌ কুকুৰা আলহী আহিলে কুকুৰা মাৰোঁ কুকুৰা মাৰি খাবলৈ খাওঁ তাৰপৰা আমি এইবোৰ বইলাৰ চইলাৰ খোৱাতকৈ এইবোৰ বহুত বেমাৰ হয় বইলাৰ চইলাৰ খালে কুকুৰা ঘৰৰ কুকুৰা এটা খাব খাব লাগে কুকুৰা খালে বহুত গাত শক্তিও হয় শক্তি হয় কণী বিক্ৰী কৰোঁ কণী বিক্ৰী কৰি আমি কণী বিক্ৰী কৰি আমি কিবা কামত লগাওঁ কণীতো বিকি বি পইছা পাওঁ পইছা পইছা পাওঁ কণী কণীটো কণী পায় পোন্ধৰটা বিছটা তেনেকৈ পায় পায় আমি উমনি উমনিত দিওঁ দি দিওঁ উমনিত দিওঁ আমি কণী কেতিয়াবা বিক্ৰী কৰোঁ পইছা পাওঁ পইছা নহ'লে কণীকেইটা বিক্ৰী কৰোঁ আলহী আহিলে খাবলে দিওঁ কণী কুকুৰা কুকুৰা কেতিয়াবা বিক্ৰী কৰোঁ বিকি কৰি আকৌ পইছা লওঁ কুকুৰাৰ আকৌ কণীটো কণীটো খাওঁ কণী কণীটো কণীটো খাব লাগে কণীটো পটককৈ কেতিয়াবা বনাইও দিব কণী লাগে কণী লাগেই হাঁহ কুকুৰা পুহো ঘৰত তাৰপৰা হাঁহ কুকুৰা কণীটো বহু বহুত দৰকাৰী বস্তু বস্তু কণী এটা কণী খা খাব লাগে কণী তাৰপৰা কণী বিক্ৰী কৰোঁ বিক্ৰীয়ো কৰোঁ কণী বিক্ৰী কৰি পইছাও লওঁ কুকুৰাটো কামত দিয়ে আলহী আহিলে মাৰোঁ কুকুৰা খাওঁ খাওঁ ঘৰতো খাব লাগে কুকুৰা এই বইলাৰ চইলাৰ খোৱাতকৈ কুকুৰা কুকুৰা হাঁহ এজনী মাৰি খালেই ভাল কুকুৰাত বহুত শক্তি হয় কুকুৰা লাগেই লাগেই কুকুৰা পুহোৱে কুকুৰা বাৰমাহ থাকেই কণীৰ কাৰণেও লাগে কুকুৰা বিক্ৰীয়ো কৰিব লাগে কণী কণী কণীয়ো খাব লাগে কণী আমি এমাহ পোৱালি খেৰত দিওঁ খেৰত দি পোৱালি ওলায় পোৱালি ওলালত পোৱালি ওলায় আমি কেইদিনমানৰ পাছত পোৱালিতো এৰি দিওঁ কণী এৰি এৰি দিওঁ এৰি চৰাওঁ চৰাওঁ মাজে সময়ে চাওঁ কুকুৰাৰ কণীটো বহুত দৰকাৰী কুকুৰা কুকুৰা লাগেই ঘৰত কুকুৰাজনী বিক্ৰী কৰোঁ আলহী আহিলেও লাগে কুকুৰাজনী কুকুৰা বহুত কামত লাগে মানে কুকুৰা পুহিবও পুহিলে কুকুৰ কণী কণী কণী বিক্ৰী কৰি মাজে বহুত পইছা পাওঁ কুকুৰা কণীটো কণী কুকুৰাৰ কণী কিছুমান বেয়া হৈ যায় বাও হৈ যায় সেইবিলাক পেলাই দিওঁ কিছুমান কণী ওলায় ওলায় আকৌ কণী কণী আমি বিক্ৰী কৰোঁ পোন্ধৰ টকাকৈ বাৰ টকা দহ টকা তেনেকৈও বিক্ৰী কৰোঁ কণী আৰু কণী খাওঁও ঘৰত কেতিয়াবা কণী বহুত কেতিয়াবা কণী লাগেও বহুত কণী হেৰি কৰোঁ কৰোঁ কুকুৰাৰ কণী কণী খাওঁ লাগে কণী বহুত দৰকাৰী কণী কণী বিক্ৰী বিক্ৰীয়ো কৰোঁ কণী পোৱালি ওলায় কণী